মই লিখিব বিচৰা বস্তুবোৰ মানে যিটো প্ৰশ্ন ইয়াত কৰিছে লিখিব বিচৰা বস্তুবোৰ মানে প্ৰথম কথাটো মই লিখা মেলা বৰকে নকৰোঁ বৰকে মানে তেনেকে লিখাই নাই লিখাৰ অভিজ্ঞতাও নাই মোৰ আৰু দ্বিতীয় প্ৰশ্ন যিটো আপুনি সমাজক কি কি কথা ক'ব বিচাৰে সমাজক ক'ব বিচৰা ধৰক মই সেনেকুৱা এটা মানে হেৰি পাইছোগৈ বুলি ভবা নাই কাকো ইমান তেনেকুৱা উপদেশ দিবলৈ মানে তেওঁ সমাজত সকলোৱে মিলি জুলি সুখে শান্তিৰে থকাটোৱে কামনা কৰোঁ যিকেইদিন পৃথিৱীত থাকে আৰু কিছুমান আমি মানুহে সৰু সৰু কথা কিছুমানত লাগি পেলাই মানে সময়বোৰ পাৰ কৰোঁ মানুহৰ জীৱনটো মানুহ হিচাপে প্ৰথম মানুহ হিচাপে মানৱীয়তাটো জীয়াই ৰাখি সুখে শান্তিৰে সকলোৱে মিলি জুলি থাকাটো সেইটোৱে ক'ব বিচাৰোঁ